অঁ জৈৱ গেছ প্ৰকল্প মই দেখিছোঁ দেখিছোঁ মানে আমাৰ ওচৰৰে বৰ্ত্তা এজনৰ ঘৰত আগতে এটা আছিলে তেনেকুৱা প্ৰকল্প এটা বাকী তেনেকুৱা আমাৰ নিজৰ ঘৰত নাই বাৰু হ'লেও তেখেতৰ ঘৰত আমি যেতিয়া দেখিছিলোঁ মানে এনেকুৱা কিয় হয় যিবিলাক আমাৰ গৰু ম'হ পোহা হয় গাঁৱত যিহেতু গাঁৱৰে ত' সেই গৰু ম'হৰ যিটো মল ত্যাগ হয় ত' সেইবোৰে মানে যেতিয়া পৰিৱেশত থাকে তেতিয়া মানে সাৰ হয় বাৰু মানিছোঁ কিন্তু মিথেন নামৰ এটা গেছ ওলায় সেইবিলাকৰ পৰা যেতিয়া নিজে শুকাই যাব ধৰে ত' যাৰ ফলত মানে পৰিৱেশত থকা বায়ুখিনি প্ৰদূষণ হয় ত' সেইটো প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে মানে আমি কি হয় এইটো জৈৱ গেছ প্ৰকল্প ব্যৱহাৰ কৰা হয় ত' যাৰ ফলত মানে সেই মিথেনটোৰ মিথেনটোৰ পৰা এটা ইন্ধন নাই মিথেনটো বেব মিথেনৰ পৰা এটা ইন্ধন বনায়গৈ আৰু দ্বিতীয়তে যিখিনি থাকি যাব পেলনীয়া জাৱৰ জোঁথৰ জাৱৰ জোঁথৰৰ মানে কি পেলনীয়া মলত্যাগ ত' সেই প্ৰকল্পটোৰ পৰা সেইখিনি আমি সাৰ হিচাপে ত' সেই প্ৰকল্পটোত কি হয় মানে যিখিনি মল থাকে গৰু ম'হৰ ত' সেইখিনি আমি এটা ধৰি লওক বাকচৰ দৰে এটা জেগাত গোটাওঁ ত' সেইখিনি গৈ পিনে এটা নিৰ্দিষ্ট জেগাত তাৰ পৰা একেলগ হয় ত' সেই যেতিয়া একেলগ হয় মানে বহুত দিন বহুত দিন ধৰি লওক মানে তিনি চাৰি দিন থকা পিছত চাগৈ সেইটো গু মলখিনিৰ লগত মলখিনি আৰু পানীয়ে বিক্ৰিয়া কৰি পিনে মিথেন গেছটো ওপৰলৈ ওলাই দিয়ে ত' সেই মিথেন গেছটো আমি তেতিয়া ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ ৰন্ধন প্ৰকাৰণত বা বেলেগ কিবা কামত ত' সেইটো আমাৰ এটা সুবিধা হয় তেতিয়া এল পি জি আমাৰ ব্যৱহাৰ নকৰিলেও হয় ত' দ্বিতীয়তে যেতিয়া আমি গেছটোতো ওলাই যাব বাকীটো মলখিনি মলখিনি মানে গোটেইখিনিতো গেছ হৈ নাযায় পানীৰ লগত যিখিনি বিক্ৰিয়া কৰি মিথেনটো ওলাই যায় মিথেনটো আমি জ্বলাওঁ সেইটোলৈকে ঠিকে থাকে বাকী যিখিনি মল থাকে ত' সেই মলখিনি কি হৈছে বেলেগ এটা ৰাস্তাইদি মানে উলিয়াই পঠিওৱা হয় ত' সেই উলিয়াই পঠোৱা মলখিনিত পানী আৰু মলখিনি মিহলি হৈ থকা বাবে আমাৰ সাৰো সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় আৰু তাত মিথেনটোৰ সংখ্যা প্ৰায় কমি যায় মানে যাৰ ফলত মানে সেইখিনিয়ে আমাক পৰিৱেশ প্ৰদূষণো নকৰেগৈ যিহেতু মানে নৰ্ম ন সাধাৰণতে যেতিয়া এটা গৰু ম'হে মলত্যাগ কৰে সেইখিনিয়ে মানে পৰিৱেশত ডাইৰেক্ট পৰি থাকিলে মানে পোনপটীয়াকৈ থাকিলে অলপ প্ৰদূষণ এটা হয় ত' যেতিয়া সেই জৈৱ গেছ প্ৰকল্পটোত ব্যৱহাৰ কৰা মলখিনি বাহিৰ হৈ যায় মানে ধৰি লওক জৈৱ গেছ প্ৰকল্পটোৰ পেলনীয়া সামগ্ৰী হৈছে তেতিয়া ত' সেইখিনিত মিথেনৰ সংখ্যা মানে মিথেনৰ পৰিমাণ প্ৰায় কমি যায় আৰু তেতিয়া সেইখিনি সাৰ সাৰ হিচাপে আমি খেতি বাতিত ব্যৱহাৰ কৰোঁ যাৰ ফলত মানে আমাৰ খেতিৰ সুবিধা হয় আৰু এইফালে পৰিৱেশো প্ৰদূষণ কমটি হৈ যায় দ্বিতীয়তে আমাৰ ৰন্ধন প্ৰকৰণতো কাম আহে ত' জৈৱ গেছ প্ৰকল্প চাগৈ সেইকেইটাই সুবিধা হয় আমাৰ ক্ষেত্ৰত বাকীতো আৰু তেনেকৈ নহয়